হেল্ল' অঁ পৰিণীতা ক অঁ কচোন অঁ ময়ো তাকে ভাবি আছিলোঁ বুজিলি আজি ইমান ধুনীয়া বতৰ দিছে মই ভাবিয়ে আছিলোঁ যে মাছ মাৰিবলৈ যাম লগেই নাই নহয় লগ এজনী হ'লে মই যামে তই যদি যাৱ ভালে হ'ব অঁ ঠিক আছে আৰু আগতে সেইটো ভাবচোন ক'ত যাবি আমাৰতো ওচৰত বিল এখন আছে তাৰপিছত সেই যে ৰাহুলহঁতৰ পুখুৰীটো সিহঁতৰ মানে সিহঁতৰ ঘৰৰ পুখুৰী হয় কিন্তু আমি যদি সোধো আমাক দিব মাছ মাৰিবলৈ কিন্তু মোৰ মন বেছি বিলত মাৰাৰ ওচৰতো হ'ব তোৰ তই কচোন ঠিক আছে প্ৰথমতে বিলত যাওঁ দে বিলত যাওঁ বিলত বহুত মাছ আছে বুজিছ কাৱৈ মাছ যে ইমান উঠিছে সিদিনাখন যে মাৰিছিলে আমাৰ গাঁৱৰে খুৰাহঁতে ইমান কাৱৈ মাছ উঠিছে ৰৌ মাছো আছে তাত আৰু কাৱৈ মাছ এই ডাঙৰ ডাঙৰ ৰৌ আছে আকৌ কিবা চিলভাৰ কাৰ্ভ যে চিলভাৰ কাৰ্ভো আছে প্ৰথমতে যাম প্ৰথমত গৈ পেলাই তাতে মাছ মাৰিম তই কি কৱ অঁ শুননা আৰু এটা কথা ভাল কথা শুন আমাৰ যে গাৱঁৰ যে পিটনি কেইটামান যে আছে তাতেতো পানী শুকাইছে তাতে গোটেই বোকা হৈ যোৱা নাই কি মাছ আছে তই ভাব তই ভাব ভাবচোন কি মাছ থাকিব পাৰে তাতে অঁ অঁ কুচিয়া কেঁকুৰা একদম ধেৰ ধেৰ আছে অঁ কেঁকুৰাটো তই বহুত ভাল পাৱ মই জানো ঠিকে আছে হ'ব দে তেতিয়াহ'লে এটা কাম কৰিম তাতে ফাস্টত মাছ মাৰিম মাছ মাৰি পেলাই মাছ মাছ মাৰি পেলাই তাৰপিছত ওচৰৰ বিলখনত যাম কেঁকুৰা আৰু হেৰি কুচিয়া আনিবলে ঠিক আছে আৰু শুন খালৈ ল'বি তোৰ তাত খালৈ আছে নহয়

অঁ অঁ চব মই লৈ লম মোৰ তাত জোং এটা আছে সেই জোংটোৰে কুচিয়া ধৰিবলৈ আছে আৰু আমাৰ জাল আছে নহয় ডাঙৰ জালটো ল'ম তহতৰ সৰু জাল আছে নহয় দেউতাৰ অঁ সৰু জালখন লবি হৈ যাব দে একো নাই আৰু আমাৰ অঁ ওচৰৰ কাৰবাক তই কৈছিলি নহয় মানুহ লাগে বুলি মানুহ অঁ ঠিক আছে আৰু শুননা ভাত কেইটামান লৈ যাম খাবলে মাছ চাছ মাৰি তাতে ভাত খায় ভোজৰ নিচিনা কৰি পেলাই তাৰপিছত গুচি আহিম ভালো লাগিব দে হ'ব দে তেতিয়া হ'লে ওলাবি পৰহিলৈ ওলাম মই ৰাতিপুৱাতে ফোন এবাৰ কৰিম অঁ ৰাতিপুৱা উঠি মই ফোন কৰিম অঁ কৰি দিম দে অঁ ঠিক আছে হ'ব দে ৰাখিছোঁ